হেল্লো এইটো তিনচুকীয়া অঁ পৰিবহণ কেন্দ্ৰত লাগিছেনে অঁ হয় মই যাদৱে ক'লোঁ যোৱাকালি আপোনালোকৰ তাৰ পৰা এখন গাড়ী মই ভাড়া লৈছিলোঁ গাড়ীখন ইমান বৰ এটা ঠিক নহয় আমি ৰাস্তা দি গৈ থাকোঁতে ভাল ভালকৈ ব্ৰেকো নালাগে তাৰ পিছতে ছীটবিলাকো ফটা হৰ্ণো নাবাজে আৰু ইমান লাতেৰা লেতেৰা পেতেৰা তো আপুনি সেইবিলাক অলপ চাই চিতি দিবচোন যাতে এনেকুৱা কাৰণে আনৰ যাতে সমস্যা নহয় সেইটোৱে ক'বলৈ আপোনালে কল কৰিছিলোঁ